অঁ তীৰ্থ যাত্ৰাত ক'ত যাম ক'ত যাম বুলি ভাবিছা পুৰীত যাংছো

অঁ নাই গতিকে গৰম বহুত

অঁ তেনেকৈ ভালো

অঁ ন হ'ব গৰমত বহুত বেছি গৰম হ'ব ইফালে আৰু বেছি গৰম সহ্য কৰিব ওচৰতে ক'ৰবাত মন্দিৰত যাংছো ঘৰত ক'ৰবাত মন্দিৰ আছে যদি তেনে ভাবি চায় যাবা ওচৰতে হয় অঁ অঁ তাকে অঁ এতিয়া ভালো লাগিব

শ্ৰীসূৰ্য

এইফালে দূৰত এটা ভাবিম আৰু